মই এটা প'ণ্ডছ ক্ৰীম কিনিছিলোঁ সেই ক্ৰীমটো ঘুহি মই খুব ভাল পাইছোঁ গতিকে মোৰ আগতে যি ছালবিলাক সোতোৰা সোতোৰি পৰিছিল বা গালত দাগ পৰিছিল সেইবিলাক এই ক্ৰীমটো ঘঁহাৰ পৰা নোহোৱা হৈ গৈছে চাবোন মই লাক্স চাবোন ব্যৱহাৰ কৰোঁ লাক্স চাবোনটো মই ভালে পাইছোঁ তাৰ গোন্ধটোও ভাল লাগে আৰু চুলিখিনিও মই ভাল হয়